হয় এতিয়া মই ক'ব বিচাৰিছোঁ যে আমি মাছ ওচৰতে এখন বিল আছে তাত আমি মাছ মাৰিব পাৰোঁ এখন আমি যদি আচৰা এখন লৈ যাওঁ লগত তিনিজন বা চাৰিজন লগ হৈ একেলগে যাব লাগে তথাপিতো আমি এটা কাম কৰোঁ যেতিয়া আমাৰ ভাল মাছ লাগে ন তেতিয়া আমি অলপ মনটো ভাল লাগে আৰু আমি যেতিয়া বৰশী বাব লগা হয় তেতিয়া আমাক জানলো বা বোল্লো টোপ লাগা হয় সেই আমি বিচাৰি আনি মাৰোঁ আনি মাছ বৰশীৰে পাতিবলৈ যাওঁ তাত আমি কৱৈ গৰেই চেনা হওক খলিহনা চব মাছ উঠাব পাৰোঁ আৰু যেতিয়া আমি বাইছ তেইছৰ সেই লাগে আচৰা কৱেইলাঙি লৈ আহো তেতিয়া আমি পুঠি খলিহনা প্ৰায় চব মাছ পাবলৈ আমি সক্ষম হওঁ তথাপিতো আমি এই মাছ মৰাৰ কিটিপটো লৈ বহুত থৈ যেতিয়া আমি কেতিয়াবা হওক ডিঙেৰি কাটি থওঁ ডিঙেৰি পাতোতে গাড়ীত গাড়ীত আমি প্ৰায় ডিঙেৰিত জানৰ পাৰত হওক ক'ৰবাৰ পাৰত হওক ডিঙেৰিত আমি জানৰ পাৰত হওক ক'ৰবাৰ পাৰত হওক থৈ আমি কৱৈ মাগুৰ এগিলা সোমাই পিছদিনাখন যায় লৈ আহোঁ আৰু প্ৰায় কিছুমান সেই নলবৰশী লৈ আমি গধূলি পাতি থৈ আহোঁ তাৰপিছত ৰাতিপুৱা যাওঁ যে তাতে শ'ল মাছ লাগি থাকে আৰু কেতিয়াবা ভাল মাছো লাগে এয়ে আৰু